অসম আৰু অন্যান্য ৰাজ্য বা দেশৰ মাজৰ সম্পৰ্ক সময়ৰ লগে লগে বহু পৰিৱৰ্তিত হৈছে অসমৰ ভূ প্ৰাকৃতিক অৱস্থা সাংস্কৃতিক বৈচিত্ৰ আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিতত অসমৰ বিৰাট ভূমিকা হৈছে এখন উল্লেখযোগ্য ঐতিহাসিক সম্পৰ্কৰ পৰা কিছুমান দৃষ্টান্ত অসম আৰু বৈঠালী বিহাৰ প্ৰাচীনকাল অসমৰ বৈঠালী আৰু বিহাৰৰ সৈতে প্ৰাচীনকালৰ পৰিসৰেৰে এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে বিশেষকৈ সংস্কৃত সাহিত্য ভাষা আৰু বাণিজ্যৰ ক্ষেত্ৰত দুয়োখন অঞ্চলৰ মাজৰ আন্তঃসম্পৰ্ক বৃদ্ধি পোৱা বাণিজ্য সম্পৰ্ক বিহাৰ আৰু অসমৰ মাজত চাহ আৰু বিভিন্ন খাদ্য সামগ্ৰীৰ বাণিজ্য প্ৰচলিত আছিল অসম আৰু ভাৰতৰ অন্যান্য ৰাজ্যসমূহ ব্ৰিটিছ শাসন ওঠৰশ ত্ৰিছ চনত অসম ব্ৰিটিছ শাসনাধীন হৈছিল আৰু ইয়াৰ পৰা অঞ্চলৰ মাজৰ বৃহৎ বাণিজ্যিক সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন আহিছিল বিশেষকৈ কলিকতাৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ সংযোগ আহিছিল ৰাজপথ আৰু যোগাযোগ অসমত ৰে'লৱে প্ৰকল্প আৰম্ভ কৰা হৈছিল যাৰ ফলত ভাৰতৰ অন্যান্য অংশৰ সৈতে অসমৰ সংযোগ বাঢ়ি যায় অসম আৰু বাংলাদেশ ভূ ৰাজনৈতিক সম্পৰ্ক ঊনৈছশ সাতচল্লিছ চনৰ স্বাধীনতা লাভৰ পিছত অসম আৰু বাংলাদেশৰ মাজত গুৰুত্বপূৰ্ণ সীমান্ত পৰিৱৰ্তিত পৰিৱৰ্তন হৈছিল ইয়াৰ ফলত সীমান্ত পৰিস্থিতি আৰু অৱৈধ্য অভিবাসনৰ সমস্যা বেছি পৰি কৃষি আৰু জলসম্পদ বিহাৰ আৰু পশ্চিমবংগৰ সৈতে অসমৰ কৃষি আৰু জলসম্পৰ্কৰ সুৰক্ষা খুব প্ৰধান মেঘালয়ৰ জলসম্পদ ব্ৰহ্মপুত্ৰ নদী আৰু বিভিন্ন নদীসমূহে এনে সম্পৰ্কবোৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল অসম আৰু চীন সীমান্ত সমস্যা অসম আৰু চীনৰ মাজত ভূ ৰাজনৈতিক বিষয়ৰ পৰিসৰে এক সৰু সীমান্ত সমস্যা আছিল বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্ত বিষয়ৰ পৰা সাংস্কৃতিক সম্বন্ধ চীনৰ পৰা আগতীয়া বৌদ্ধ ধৰ্ম সংস্কৃত আৰু শিল্পৰ লগত অসমৰ এক গভীৰ সম্পৰ্ক আছিল অসম আৰু ম্যানমাৰ বাৰ্মা সীমান্ত আৰু অভিবাসন ম্যানমাৰৰ পৰা অসমত অভিবাসন পৰিস্থিতি আৰু সীমান্তৰ যোগাযোগ এক সময়ত গুৰুত্বপূৰ্ণ আছিল এই সীমান্ত পৰিস্থিতি আৰু অনুপ্ৰৱেশ বিষয়বোৰ অসমৰ পৰিপ্ৰেক্ষিতত বিশেষ উল্লেখযোগ্য এইসকলে অসম আৰু অন্যান্য দেশ বা ৰাজ্যৰ মাজত থকা ঐতিহাসিক সাংস্কৃতিক আৰু ভূ ৰাজনৈতিক সম্পৰ্ক কিছুমান মুখ্য দৃষ্টান্ত এই সম্পৰ্কসমূহৰ সময়ৰ লগে লগে পৰিৱৰ্তিত হৈছে কিন্তু অসমৰ ভূমিকা অঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিতত সদায় গুৰুত্বপূৰ্ণ হৈ ৰ'ল